নমস্কাৰ মই অৰ্ডাৰ দিয়া প্ৰথম প্ৰডাক্টটো হৈছে যে উপন্যাস উপন্যাস দি দি মোৰ যি প্ৰডাক্ট হেৰি পাইছিলোঁ সেয়া অতি ভাল আছিল ভাল অভিজ্ঞতা আছিল মোৰ মই তিনিখনকৈ উপন্যাস অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্ট নামৰ এপটোৰপৰা সেইকেইখন হৈছে কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা ৰীতা চৌধৰীৰ এই সময় সেই সময় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত ৰচিত অনুৰাধা শৰ্মা পূজাৰীৰ নাহৰৰ নিৰিবিলি ছাঁ এই তিনিখন উপন্যাস মই অনলাইনযোগে ফ্লিপকাৰ্ট এপটোৰ যোগেদি লাভ কৰিছিলোঁ উপন্যাসকেইখন অৰ্ডাৰ দিয়াৰ মূল কাৰণ আছিল যে মই দোকানত গৈ কিনিবলৈ সেই সময়ত মোৰ ওচৰত সময়ৰ অভাৱ আছিল আৰু কিতাপকেইখন পঢ়াৰ ইচ্ছা প্ৰবল আছিল গতিকে মই অনলাইনতেই সেই কিতাপ কেইখন অৰ্ডাৰ কৰিছিলোঁ আৰু নিৰ্ধাৰিত সময়তকৈ কেইবাদিনো আগতে সেই কিতাপকেইখন লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু কিতাপকেইখন সুন্দৰকৈ কোনো ধৰণৰ যাতে ফাল ফালি যাব নোৱাৰে সেয়া তেনেদৰে সুন্দৰকৈ মেৰিয়াই অতি সুচলভাৱে মোৰ ওচৰলৈ পঠিওৱা হৈছিল আৰু কিতাপকেইখন নতুন সংস্কৰণৰ আছিল কিতাপকেইখন দেখি মোৰ বহুত ভাল লাগিল আৰু যি নিৰ্ধাৰিত মূল্য কিতাপকেইখনৰ সেই মূল্যতকৈয়ো সুলভ মূল্যত মই কিতাপকেইখন লাভ কৰিবলৈ মই সক্ষম হৈছিলোঁ আৰু কিতাপকেইখন লাভ কৰি বৌদ্ধিকভাৱেতো মই বিশেষভাৱে সহায় হৈছেই মোৰ আৰু মই অতি সোনকালে যিহেতু কিতাপকেইখন লাভ কৰিলোঁ সেইবাবে মোৰ ফ্লিপকাৰ্টৰ এই অৰ্ডাৰটোৰ ওপৰত বিশেষভাৱে দৃঢ়তা হ'ল আৰু বিশ্বাস উপজিল আৰু কিতাপকেইখন লাভ কৰি মই নথৈ আনন্দিত হৈছোঁ আৰু ঘৰতেই যিহেতু কিতাপকেইখন দিছেহি আৰু কিতাপকেইখন ডেলিভাৰ কৰা যিজন মানুহ আছিল সেই মানুহজনৰো ব্যৱহাৰ পাতি অতি ভাল আছিল আৰু তেওঁৰ কিতাপকেইখন দি তেওঁ সেই এপটোৰ বিষয়েও কৈছে আৰু তেওঁলোকে কিদৰে গ্ৰাহকক সেৱা সুচল সেৱা আগবঢ়াব বিচাৰে সেই সম্পৰ্কেও কৈছিল গতিকে ফাৰ্ষ্ট প্ৰডাক্ট হিচাপে মই উপন্যাসকেইখন লাভ কৰি অতি সুখী হৈছিলোঁ আৰু দ্ৱিতীয়বাৰৰ বাবেও বা সেই সেই এপটোৰ ওপৰত মোৰ বিশ্বাস জন্মিছিল আৰু প্ৰডাক্ট আনিবৰ বাবে মোৰ বিশেষ আগ্ৰহ অঁ জন্মিছিল গতিকে মোৰ প্ৰথম প্ৰডাক্ট হিচাপে উপন্যাসক মই ভাল ৰেস্পন্দ দিব বিচাৰোঁ আৰু ভাল অভিজ্ঞতা হৈছিল বুলি ক'ব বিচাৰোঁ